মই ভ্ৰমণ কৰা প্ৰিয় স্থান বুলি ক'লে ঐতিহাসিক শিৱসাগৰখনৰ কথা ক'ব লাগিব এইখন মই যথেষ্ট ভাল পাওঁ তাৰ যিখিনি ঐতিহাসিক কীৰ্তিচিহ্ন গোটেইখিনিয়ে চালোঁ আহোম ৰজাৰ দিনৰ যিখিনি ম আপোনাৰ ৰংঘৰেই হওক কাৰেংঘৰেই হওক তলাতল ঘৰেই হওক বিভিন্ন দৌল এইখিনি গোটেইখিনিয়ে চালোঁ এইখিনি চাই মোৰ বহুত ভাল লাগিলে সেইখিনি চাই মোৰ এটা উপলব্ধি হ'ল যে তেতিয়াৰ দিনৰ আৰ্কিটেক্ট কেনেকুৱা আছিল স্থাপত্যবিদসকল তেতিয়া কেনেকুৱা ধৰণৰ আছিল তেওঁলোকৰ স্থাপত্যশিল্পত তেওঁলোক কিমান পাৰ্গত আছিল সেইটো তাত গৈ মোৰ অনুভৱ হ'ল আৰু এনেই আপোনাৰ জেগাখিনি গৈ কিবা এটা ভাল লাগে আমি এনেই কিতাপে পত্ৰইহে পঢ়ি থাকোঁ এসময়ত আমাৰ অসমখন আহোমে ৰাজত্ব কৰিছিলে কিন্তু তাত গৈহে নিজে নিজে নিজ চকুৰে চাইহে মানে অনুভৱ হয় যে হয় এটা সময়ত তেওঁলোকৰ অসমৰ অসমভূমিত কেনেকুৱা ধৰণৰ প্ৰভূত্ব চলিছিল কেনেকুৱা ধৰণে তেওঁলোকে তেতিয়াই অসমখন বৰ অসমখন তেওঁলোকে কেনেকৈ নিৰ্মাণ কৰিছিল সঁচাকৈ এইবিলাক মানে এনেই ক'লে শুনিলে বা কিতাপে পত্ৰই পঢ়ি থাকিলে যিটো অনুভৱ হয় তাত গৈ সেইটো মানে আপোনাৰ বেছি ভাল লাগে সেইকাৰণে মই সেইবিলাক জেগা ভাল পাওঁ আৰু এইফালে আপোনাৰ গুৱাহাটী গুৱাহাটীৰ আপোনাৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ আপোনাৰ উমানন্দ সেইবিলাক জেগাও চালোঁ সেইবিলাক জেগা চায়ো বহুত ভাল লাগিল সেইবিলাকেও আপোনাৰ ইতিহাসৰ কথাকে আমাক সোঁৱৰাই দিয়ে আমি এইবিলাক ইতিহাস প্ৰসিদ্ধ জেগা এইবিলাক চাই ইফালে ভাল লাগে আৰু